হেল্ল' অঁ এই নিৰ্মালি হয় নহয় বাৰু অঁ অঁ মই হেই বেজ অঁ হেৰি যে মই আমাৰ গাঁৱত তাৰমানে বৰ খেলবিলাকৰ বাবে মিটিং এখন পাতিম বুলি ভাবিছোঁ দেই মিটিং এখন দিম বুলি অঁ তুমি তাত অলপমান সহায় কৰি দিব লাগে মোক পাৰিবা নহয়

অঁ অঁ কেনেকুৱা মানে এতিয়া বয়সীয়াল মানুহ আমাৰ গাঁৱত বহুত আছে সেই বয়সীয়াল মানুহৰ ধৰক এতিয়া বৃদ্ধ পেঞ্চন হা আকৌ এই বিধৱাবিলাকৰ বিধৱা পেঞ্চন সেইবিলাকৰ কেনেকনো কি কৰিব লাগে ঘৰে ঘৰে গৈ অলপ মোৰ লগত তুমি গৈ সহায় কৰি দিব লাগে কেনে অঁ কেনেকে কি সুবিধা কৰিব পাৰি হা

অঁ

অঁ অঁ

অঁ সেয়াই অঁ পোৱা সেই অঁ সেই বিষয়েহে মিটিং এখন দিম বুলি ভাবিছোঁ অঁ তুমি সহায় কৰিবা বুলি মই আশা কৰিছোঁ আৰু দেই হেৰি দিম অঁ হে জানুৱাৰী দুই তিনি তাৰিখ মানতে দিম মিটিংখন অঁ অঁ

অঁ

অঁ অঁ অঁ

অঁ অঁ অঁ অঁ অঁ হ'ব আহিবা বুলি আশা কৰিলোঁ দেই অঁ অঁ অঁ অঁ অঁ হ'ব দিয়া অঁ বেয়া নাপাবা আকৌ দেই হ'ব দে অঁ অঁ অঁ